হেল্ল' হয় অ'লালৈ লাগিছেনে হয় হয় মোৰ নাম ৰাজমণি বৰা মই এফালে যাবলৈ লৈছিলোঁ আপোনাৰপৰা আপোনাৰ এপটোৰপৰা অৰ্ডাৰ দিছিলোঁ আপোনাৰ মোৰ ঘৰ গুৱাহাটীত মই যাব লাগে আপোনাৰ কামাখ্যালৈ চ' মই ৰাতিপুৱাই অৰ্ডাৰটো কৰিলোঁ হ'লেও ড্ৰাইভাৰজনে এতিয়া ফোনটো ৰিচিভ কৰা নাই মই প্ৰায় এঘন্টামান কল কৰিয়েই আছোঁ ড্ৰাইভাৰজনক কিন্তু ফোনটো কিয় ৰিচিভ কৰা নাই আপোনালোকে এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু এতিয়া চাওক পৰিয়াল আছে পৰিয়ালক লৈ যাব লাগে ৰাতিপুৱা সোনকালে ওলাম বুলি প্লেনিং কৰিছিলোঁ কিন্তু এতিয়ালৈকে ড্ৰাইভাৰজন অহাই আহিয়ে পোৱা নাই এতিয়া আমাৰতো দেৰি হৈ গ'ল আমাৰতো ঢেৰ প্লেন আছিলে দিনটোৰ কাৰণে কিন্তু এতিয়া যাব পৰা নাই আৰু ড্ৰাইভাৰজনে ফোনটো কিয় উঠোৱা নাই সেইটো কওকচোন আপোনালোকে মানে কি বুলি ভাবিছে নিজকে কিয় মানে ইমান আনৰেচপনচিব'ল কিয় এতিয়া জলদিচে জলদি ড্ৰাইভাৰজনক কল কৰক আৰু আহিবলৈ কওক